হাঁহ কুকুৰা হ'ল হাঁহ কুকুৰা জন্ম হোৱাৰ পাছতেই আমি বহুত যত্ন কৰিলেহে আমি হাঁহ কুকুৰা ফলাফল পাব পাৰোঁ হাঁহ হাঁহ কুকুৰা যদি আমি যত্ন নলওঁ আমি হাঁহ কুকুৰা সৰু জন্মৰ পৰা আমি হাঁহ কুকুৰা আমি জন্মৰ পাছতে আমি বহুত যতন ল'বৰ লাইটৰ ব্যৱস্থা কৰিব লাগিব পোহৰ তাপ দিব লাগিব সিহঁতক জন্মৰ পৰা প্ৰায় জন্মৰ পৰা আমি পোন্ধৰ বিছ দিন পুৰা হীটত থ'লেহে আমাক পোন্ধৰ বিছ দিনতকৈ এমাহমান হীটত থ'লেহে আমাৰ হাঁহ কুকুৰা অলপ সেয়া জন্মৰ পৰা আমি হাঁহ কুকুৰা যদি পোন্ধৰ দিন আমি লাইট বা তাপ দিওঁ তেতিয়াহে হাঁহ কুকুৰা আমাৰ নিয়ন্ত্ৰণত থাকিব নিয়ন্ত্ৰণত থাকিলে কি হয় আমি এটা ফলাফল পাব পাৰোঁ হাঁহ কুকুৰাৰ যতে আমি দুদিন বা এদিনৰ মুৰে মুৰে যদি হাঁহ কুকুৰাৰ গঁৰালটো আমি ভালকে চাফ চিকুণ কৰি ৰাখোঁ ধুনীয়াকে আমি পটাচ পানী ব্লিচিং পাউডাৰ দি আমি আকৌ পটাচ পাউডাৰ পতাচে ধুনীয়াকে পানী চানী হেৰি কৰি আমি হাঁহ কুকুৰাখিনি থৈ ৰাখিলে আমাৰ অতি সোনকালে আমাৰ বেমাৰ বিঘিনি দূৰ হয় আৰু দূৰত থাকে হাঁহ কুকুৰা বেমাৰ বেমাৰখিনি হাঁহ কুকুৰা বেমাৰ অতি সোনকালে আমাৰ মানে কীট পতংগ বা যিকোনো বস্তু আমাৰ পুহিলে বা হাঁহ কুকুৰা পুহিলে আমি সেইখিনি আমাৰ বেমটোৱে আমাক আগুৱাই আনে যদি যত্ন নলওঁ বেমাৰ যদি গঁৰালটো আমাৰ গঁৰালটো যদি চাফ চিকুণকৈ নেৰাখো নহয় আমি কেতিয়াও আমি লাভালাভ কৰিব নোৱাৰোঁ যিকোনো বস্তু এটা আমি হাঁহ কুকুৰাই হওক ছাগলীয়ে হওক কুকুৰাই হওক যিয়ে নহওক লাগে আমি নিজে এটা যত্ন ল'লেহে আমি এটা ফলাফল পাম ফলাফল পালে মানে আমি নিজে এটা নিজৰ নিজৰ নিজৰ নিজে নিজে আমি স্বাৱলম্বী হ'ব পাৰিম হাঁহ কুকুৰা হ'ল আমাৰ এটা নিজৰ আমাৰ এটা নিজৰ উপাৰ্জন হাঁহ কুকুৰা নহ'লে আমি একো এটা কণী এটাও আমি পাব নাপাওঁ আৰু হাঁহ কুকুৰা নহ'লে বা এটা বেচিবলৈওতো আমাক বেচিলে মানেহে আমি এটা হেৰি পাওঁ নিজৰ এটা নিজে হাতত টকা বা এটা হাতত চুব পাৰোঁ মাইকী মানুহৰ এইখিনি হাঁহ কুকুৰাই প্ৰতিপালন কৰা নিজৰ প্ৰতিপালন ভালকে কৰিলে মানেহে হাঁহ কুকৰাটো উন্নতি পথলে যায় তেতিয়া একো বেমাৰ বিঘিনি দূৰ নহয় দূৰ দূৰ নহ'লে মানে আমি এটা স্বাৱলম্বী হ'ব পাৰোঁ বুলি আমি নিজে আশা কৰোঁ আশা কৰিলে কি হয় আমাৰ তাত স্বাৱলম্বী হ'লে মানে হাঁহ কুকুৰা কণী দিব কণী দিলে আমি বেচিব পাৰোঁ এখন দোকান বা আমি ভাল ঠাইত এখন দোকান আমি বন্দবস্ত কৰি আমি নিজে হাঁহ কুকুৰা কণী কুকুৰা বা হাঁহৰ কণী দি আমি এটা উপাৰ্জনৰ সেইটো সন্মুখীন হ'ব পাৰোঁ একো তেতিয়া আমি নিজৰ নিজৰ আমি নিজৰ হেৰিটো নিজে স্বাৱলম্বী হ'ব পাৰোঁ স্বাৱলম্বী হ'লে মানে আমাৰ আমাৰ অসুবিধাত নপৰে